হয় কওকচোন হয় হয় কওক অঁ হয় কওকচোন বাৰু

হয় হয় আপুনি কোন জেগা পৰা ক'লে আপুনি কোন ঠাইৰ পৰা ক'লে অ' মানে এইবিলাক কথা অকণ ফোনত বুজাই দিয়াটো অকণমান টান তথাপি তথাপিও মানে মই মুদ্রা লোনটো দি থকা হৈছে বাৰু তাৰ কাৰণে দুই লাখৰ পৰা পাঁচ লাখৰ ভিতৰত দি থকা হৈছে

হয় হয় আপোনাৰ হয় হয় আপুনি বেংকলৈ আহিলে ভালদৰে গম পাব এনেকৈ ফোনত মানে ভালদৰে বুজাব নোৱাৰি আপোনাক আপুনি যদি বেংকলৈ আহিলে আমাক লগ কৰে তেতিয়া আমি ভালদৰে বুজাই দিব পাৰিম আৰু মানে এটা কথা এই আপোনাৰ এতিয়া কিতাপৰ দোকান আছে বুলি ক'লে ন হয় এই কিতাপৰ দোকান আপোনাৰ আমি যাব লাগিব প্ৰথমে এইবিলাক ছাৰ্ভে কৰিব লাগিব এয়া ছাৰ্ভে কৰিব লাগিব কৰাৰ পিছত আপোনাক প্ৰথমে আমাৰ ফালৰ পৰা মানে এইবিলাক যদি হৈ যায় মানে আপোনাৰ চব ছাৰ্ভে গোটেইখিনি যদি আমাৰ মানে হেৰিত হৈ যায় তেতিয়া আমি মানে আপোনাক প্ৰথম এক লাখ টকা দিব পাৰোঁ আমাৰ ফালৰ পৰা আপুনি এক লাখ টকা এটা পাব সেই এক লাখ টকাটো দিওঁতে দিয়াৰ পাছত আপুনি কি কি কাম কৰিছে কি কি কাম কৰিছে সেইখিনি মানে আমাৰ মানুহ যাব মানুহে গৈ পেলাই ছাৰ্ভে কৰিব তাৰপিছতহে আপুনি মানে পিছৰ টকাখিনি পাব এনেদৰে মানে কিস্তি কিস্তিকৈ দিয়া হয় হয় হয় আপুনি ডাই মানে ডাইৰেক্টলি নাপায় গোটেই পইচাটো আপুনি যদি পাঁচ লাখ টকা এপ্লাই কৰে আপুনি তিনিটামান কিস্তিত পাব হয় অঁ আপোনাৰ অ' সেইটো আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড তাৰপিছত আপোনাৰ বিশেষকৈ আপোনাৰ চিবিলটো আমি চাব লাগিব যদি চিবিল ঠিক থাকে আমি দিয়াত কোনো আপত্তি নাই তথাপিও আপুনি এপাক আহিবচোন আমাৰ বেংকলৈ এপাক আহিব বেংকত আহিলে আপুনি গোটেইখিনি ডিটেইলছ ভালদৰে বুজি পাব আহি হয় হয় আপুনি তাতে পা মোৰ কেবিনত আহিব তেতিয়া মই ভালদৰে আপোনাক বুজাই দিম বাৰু